বাৰ্ডিং ক্লাব বা গোটত যোগদান কৰাৰ এটা সুযোগ মই আজি প্ৰায় পোন্ধৰ বছৰমান আগত পাইছিলোঁ আৰু সেই সুযোগটো পাই মই এটা ইয়াত এটা বিৰল অভিজ্ঞতা লাভ কৰিছিলোঁ আমি সকলোৱে জানো যে বৰ্তমান প্ৰাকৃতিক যিখিনি আমাৰ সম্পদ আছে এই প্ৰাকৃতিক সম্পদবিলাকৰ ভিতৰত যদি আমাৰ চৰাই চিৰিকটি এই চৰাই চিৰিকটিও কিন্তু আমাৰ কাৰণে এটা অতি অমূল্য প্ৰাকৃতিক সম্পদ তো এটা কথা আজি বহু বছৰৰপৰা মন কৰিছোঁ যে কেনেকুৱা বৈজ্ঞানিক কাৰণত বা প্ৰাকৃতিক কাৰণত আমাৰ অঞ্চলবিলাকৰপৰা চৰাই চিৰিকটি সংখ্যা হ্ৰাস পাইছে বা ক'ৰবাত নাইকিয়া হৈছে বহুত এই ক্ষেত্ৰত যিবিলাক টাৱাৰ বহুৱাইছে বিভিন্ন ধৰক মোবাইল কোম্পেনীবিলাকে সেই টাৱাৰৰ ফলত বহুত চৰাই চিৰিকটি হ্ৰাস পোৱা বুলি ক'ব খোজে তেনেকুৱা কাৰণত যিহেতু সেইবিলাক আমাৰ কাৰণে অতি প্ৰয়োজনীয় গতিকে সেইকাৰণে সেই যিবিলাক কাৰণ যিবিলাক কাৰণত চৰাই চিৰিকটি বা পক্ষী কমি আহিছে বা নোহোৱা হৈছে সেই কাৰণবিলাক দূৰ কৰি পুনৰ আগৰ অৱস্থালৈ আমি আনিব পাৰোঁ নেকি এই চিন্তা কৰিয়েই আমি যেতিয়াই মই এই সুযোগটো পাইছিলোঁ যে এটা বাৰ্ডিং ক্লাবত জইন কৰাৰ সুযোগ সেই সুযোগটোত আমি গ্ৰহণ কৰিছিলোঁ আৰু আমি বিভিন্ন ব্যক্তিৰ লগত বিভিন্ন সংগঠনৰ লগত এই বিষয়ে কথা পাতিছিলোঁ বা আমি সভা সমিতি আমি অনুষ্ঠিত কৰিছিলোঁ কৰি চৰাই চিৰিকটি ডিষ্টাৰ্ব বা অসুবিধা নোহোৱা কৰাৰ কাৰণে কিছুমান পদক্ষেপ আমি গ্ৰহণ কৰিছিলোঁ যেনে এটা মই উদাহৰণস্বৰূপে মই কৈছিলোঁ কৈছোঁ যে যিহেতু মই গোৱালপাৰাত থাকোঁ আৰু গোৱালপাৰা চহৰৰ একেবাৰে ওচৰত আমাৰ উৰ্পদ নামৰ এখন বিল আছে এই বিলত এটা নিৰ্দিষ্ট ছিজনত বিভিন্ন ঠাইৰপৰা পক্ষী এই উৰ্পদ বিললৈ আহে আৰু সেই বিলত আহি সেই পক্ষীবিলাকে যাতে মুক্ত বিচৰণ কৰিব পাৰে বা সিহঁতৰ যি খাদ্য বা যি সিহঁতৰ যি পৰিৱেশ এইবিলাক উপলব্ধ হয় তাৰ কাৰণে আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিলোঁ আৰু যিহেতু আমি অলপ আগতেই উল্লেখ কৰিলোঁৱেই যে টাৱাৰেই পশু পক্ষীৰ এটা ডিষ্টাৰ্ব আনে বুলি সেইকাৰণে আমি উৰ্পদ বিলৰ আশে পাশে আমি টাৱাৰ টাৱাৰ কোম্পেনীবিলাকক আমি বহুৱাব দিয়া নাছিলোঁ আৰু আজিও সেই পশু পক্ষী উৰ্পদ বিললৈ আহে আৰু ইয়াত নান্দনিক দৃশ্য চাবলৈ মানুহে ভিৰ কৰে ঠিক তেনেধৰণে আমাৰ অঞ্চলবিলাকতো আমি দেখিছোঁ যে এইবিলাক আমি পদক্ষেপ লোৱাৰ কাৰণে যাতে চৰাই চৰিকটিয়ে পৰ্যাপ্ত পৰিমাণে খাদ্য পাব পাৰে তাৰ কাৰণে আমি ফল মূলৰ যি গছ গছনি সেই গছ গছনি আমি বিভিন্ন ঠাইত ৰোপণ কৰিছিলোঁ আৰু কৰি তাত আমি সফলতা অৰ্জন কৰিব পাৰিছোঁ বুলি ভাব হয় এইকাৰণে এতিয়া মই যি অঞ্চলত মই বাস কৰোঁ সেই অঞ্চলত বিভিন্ন ফল মূলৰ গছ গছনি থকাৰ কাৰণে এই খাদ্যৰ বিচাৰি এই অঞ্চলবিলাকত বিভিন্ন চৰাই চিৰিকটি আহে ঘৰ চিৰিকা শালিকা আদি বিভিন্ন চৰাই চিৰিকটি এই গছ গছনিবিলাকত আহে আৰু ঘৰ চিৰিকাবিলাকে অঞ্চলৰে কোনোবা এটা আমাৰ ঘৰৰ অঞ্চলৰ আশে পাশে কোনোবা এটা অঞ্চলত বাহ সাজি সিহঁতে থাকিবলৈ লাগে গতিকে এই যি বাৰ্ডিং ক্লাব এই বাৰ্ডিং ক্লাবত জইন কৰি মই যিহেতু এইবিলাক সুফল পাইছিলোঁ সেইকাৰণে সফল হ'ব পাৰি নিজকে যথেষ্ট আনন্দিত মই হৈছিলোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ আৰু মই ভাবোঁ যে সকলোৱে এনেকুৱা এটা প্ৰচেষ্টা ল'ব লাগে এই প্ৰচেষ্টা লৈ আমি পক্ষীকুলক ৰক্ষা কৰিব লাগে আৰু পক্ষীক যাতে চিকাৰ কৰিব নোৱাৰে তাৰ কাৰণে বিভিন্ন চিকাৰীবিলাকৰ লগত আমাৰ এই ক্ষেত্ৰত মতবিৰোধ হৈছিল আমি বাধা দিছিলোঁ তেওঁলোকে নিজৰ হবিৰ কাৰণেই হওক বা খাদ্য খোৱাৰ কাৰণেই হওক তেওঁলোকে পক্ষীবিলাকক চিকাৰ কৰিবলৈ যেতিয়া আহে তেতিয়া আমি সেই অঞ্চলবিলাকত পহৰা দিছিলোঁ আৰু এই পহৰা দিয়াৰ ফলত সেই চিকাৰীবিলাকক আমি বাধ দিছিলোঁ তাৰ কাৰণেও যথেষ্ট সংখ্যক পক্ষী আমি নোহোৱা কৰাৰ ক্ষেত্ৰত আমি সফল হৈছিলোঁ কাৰণ চৰাই চৰিকটিবিলাক আমি যিহেতু সকলোৱে পশু পক্ষী চৰাই চিৰিকটি জীৱ জন্তু আমি সকলোৱে সহবাস কৰি আমি থাকিলেহে আমাৰ পৃথিৱীখন অতি সুন্দৰ হয় বুলি আমি জানো অনুভৱ কৰোঁ আৰু সেইকাৰণে আমি বিভিন্ন জীৱ জন্তুৰ লগতে পশু পক্ষীৰো আমি সংৰক্ষণৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগে অন্যথা এটা সময়ত লাহে লাহে এই পক্ষীকুল হ্ৰাস পায় এটা সময়ত পৃথিৱীৰপৰা নোহোৱা হ'ব আৰু এই সুন্দৰ পৃথিৱীখন আমি এই সুন্দৰ হিচাপে আমি সুন্দৰ পৃথিৱী বুলি আমি ক'বলৈ আমি সুবিধা নাপাম যিহেতু পৃথিৱীখন সুন্দৰ কৰাৰ ক্ষেত্ৰত এই পক্ষীকুলৰো এটা অৱদান আছে আৰু সেইকাৰণে এই পক্ষীকুলক ৰক্ষা কৰাটো আমাৰ প্ৰত্যেকৰে অতি প্ৰয়োজন গতিকে সকলোকে আমি আহ্বান জনাইছোঁ আহক সকলোৱে বাৰ্ডিং ক্লাব নিজৰ নিজৰ অঞ্চলত খোলক সকলোৱে এই ক্ষেত্ৰত কাম কৰক কাম কৰি পক্ষীক ৰক্ষাৰ ক্ষেত্ৰত সকলোৱে নিজৰ নিজৰ অৰিহণা দিয়ক এটা সময় এনেকুৱা হ'ব যে যিটো পক্ষী হয়তো পৃথিৱীৰ পৰা হেৰাই যাব ধৰিছিল সেই পক্ষীটোক আমি পুনৰ হেৰাই যাব নিদিম গতিকে মই পুনৰবাৰ সকলোকে অনুৰোধ কৰিছোঁ যাতে পক্ষীকুল ৰক্ষাৰ স্বাৰ্থত নিজৰ নিজৰ যি দায়িত্ব এই দ্বায়িত্ব তেওঁলোকে পালন কৰক আৰু নিজে কৰাৰ উপৰিও আনকো ক্ষেত্ৰত পালন কৰাৰ ক্ষেত্ৰত উদ্বুদ্ধ কৰক গতিকে বাৰ্ডিং ক্লাবৰ যি অভিজ্ঞতা এই অভিজ্ঞতা মই থুলমূলভাৱে ইয়াতে প্ৰকাশ কৰিলোঁ আৰু পুনৰবাৰ বাৰ্ডিং ক্লাব সকলো অঞ্চলতে খোলাৰ কাৰণে মই আহ্বান জনাইছোঁ